অঁ তই মংগলবাৰ বজাৰলৈ যাবিনে অঁ ময়ো যাব ওলাইছোঁ একেলগে যাম দেই অঁ এই আমাৰ পৰিয়ালটি স্বাস্থ্য ভাল হৈ থাকিবৰ কাৰণে মংগলবাৰ বজাৰৰ পৰায়েই শাক পাচলিকেইটামান আনোঁগৈ বুলি ভাবিছোঁ অঁ এইয়া শাক পাচলি আনিলোঁ মংগলবাৰ বজাৰপৰা এতিয়া ৰান্ধিব লাগিব প্ৰথমতে বাচন বৰ্তনখিনি ধুই লওঁ কেৰাহিখন চফাকৈ ধুই লওঁ

তাকে দাইল বনাম বইল বনাম এতিয়া দাইলৰ লগতে আলু কেঁচা শাক পাচলিকেইটামান মিলাই দিব লাগিব অঁ পাচলিখিনি প্ৰথমতে ধুই ল'ম ধুই পেলাই ধুনীয়াকৈ এতিয়া গাম্লা এটাত কাটিম কাটি পেলাই প্ৰথমতে বইল কৰি ল'ম স্বাস্থ্য ভাল কৰিবৰ কাৰণে বইলটোৱে ঠিক আছে বইলটোৱে বনাব লাগিব আৰু বেছিকৈ মানে তেল মছলা খোৱাটো ইমান ভাল নহয় স্বাস্থ্য বেয়া হৈ যায় অঁ তই কি কি বনালি অঁ মই এখনে চব্জি বনাম আৰু চব মানে মিলাই মেলি বইল বনাই দিম

সিহঁতৰ পেট বোৰ ভাল নাই বুলি কৈ আছে

কেতিয়াবা কেতিয়াবা অলপ তেল দি বনাই দিওঁ বাৰু

তাকে বেছি মাছ মাংস খোৱাটো ভাল নহয় মাজে সময়েতো অকণমান খাব খাবলৈ লাগে বাৰু খাব বিচাৰে মাজে সময়ে অকণমান আনি দিয়া হয় মইতো বেছিখিনি বইল খাই ভাল পাওঁ

ঠিক আছে তই বনাই থাক

মই আৰু ভাত বাঢ়ি দিওঁ অঁ হ'ব